হয় প্ৰযুক্তি স্থানীয় ভাষা আৰু উপভাষাৰ সংৰক্ষণত সহায় কৰিছে ইয়াৰ কিছু পদ্ধতি হৈছে ডিজিটেল প্লেটফৰ্ম আৰু সঁজুলি বিশেষ ছফ্টৱেৰ আৰু মোবাইল এপ্লিকেশ্যনসমূহে স্থানীয় ভাষা সমৰ্থন কৰে যাতে ভাষাটো শুদ্ধতা আৰু প্ৰচলন বজাই ৰাখিব পৰা যায় উদাহৰণস্বৰূপে গুগুল আৰু মাইক্ৰছফ্টৰ দৰে কোম্পানীসমূহে স্থানীয় ভাষা মেচিন অনুবাদ সেৱা অভিধান আৰু ব্যক্তিগত সহায় সহায়ক সৃষ্টি কৰিছে ভাষাৰ মডেল বিভিন্ন ভাষাত লেখাৰ বাবে মেচিন লাৰ্নিং আৰু এ আই অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মডেলসমূহ ব্যৱহাৰ কৰা হৈছে ইয়াৰ জৰিয়তে ভাষাৰ সঠিক বানান ব্যাকৰণ আৰু শব্দৰ ব্যৱহাৰ সঠিকভাৱে শিকোৱা আৰু প্ৰস্তুত কৰা যায় ভাষাত ডাটা বেছৰ উন্নতি অৰ্থাৎ স্থানীয় ভাষা স্থানীয় ভাষাৰ সঠিক ডাটা বেছসমূহ গ্ৰহণ কৰি সেইবোৰৰ পৰা ভাষাৰ মডেল অভিধান আৰু ক'ৰ্ছ সৃষ্টি কৰা হৈছে ইয়াৰ পৰা স্থানীয় ভাষা তথা উপভাষাৰ সংৰক্ষণ শিক্ষা আৰু প্ৰচাৰ সম্ভৱ হৈছে অনলাইন কৰ্ছ আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ভাষা শিকাৰ সম্পূৰ্ণ নতুন পদ্ধতি উদ্ভৱ হৈছে এই পদ্ধতিসমূহে স্থানীয় ভাষাৰ পৰা ইংৰাজী বা অন্য ভাষালৈ সঠিক অনুবাদ তথা শিকাৰ সুবিধা আগবঢ়াইছে এনেধৰণে বিভিন্ন পদ্ধতিৰ জৰিয়তে স্থানীয় ভাষাৰ উপভাষাৰ সংৰক্ষণৰ প্ৰচেষ্টা চলিছে